হেল' গুগুল মই গুৱাহাটী শিলপুখুৰীত থাকোঁ আৰু মই মানে গু গুৱাহাটীৰ এখন ৰেষ্টু যেনেকে ফেটবেলি ৰেষ্টুৰেন্টটোৰ মানে ৰেটিংটো চাব খোজোঁ আৰু মানে তাৰে কোনটো দিচ্ মানে বেছিকৈ ছেল হয় মানে কোনটো ল'লে মোৰ ভাল হ'ব আৰু কোনটো টেষ্টি সেইটো মানে মই জানিব খোজোঁ